হেল্ল' গীতাশ্ৰী এইয়া এই সন্ধিয়া ধূপ চূপ জ্বলালোঁ জ্বলাই পেলাই বৌতিহঁতক চাহ দিলোঁ চাহ দি এয়া বহিহে আছো কচোন ভালনে অঁ আছো তই ইমান দিন অহা নাই কেলেই আমাৰ ঘৰলৈ অঁ অঁ কি হৈছে খুৰীৰ অঁ ডাক্তৰৰ গুৰিত দেখাবি আকৌ এপাক অঁ এইবোৰ তেনেকৈ খাই লাভ নাই ডাক্তৰৰ গুৰিলৈ নি টেচ চেচ কৰিলেহে গম পাবি

অঁ হয় বাৰু সেই এই ঠাণ্ডা দিনটো আহিছে পাৰিলে ডাক্তৰক দেখুৱাই ল'বি খুড়া ঠিকে আছে নহয় কচোন এই নতুনকৈ যে খুলিছে গড়মূৰত অঁ মোৰ যোৱা কথা এটা হৈয়ে আছে বাৰু দেই বিশাললৈ সেই ছোৱালীও বস্তুকেইটামান ল'ব লাগে ঘৰৰ বস্তু কেইটামানো ল'ব লাগে এই তাকে সেই যাম বুলি ভাবি থৈছোঁ কেতিয়াকৈ যাবি অঁ অঁ অঁ অঁ দামটো অলপমান হেৰি অফাৰত দিয়ে বাৰু কিছুমান বস্তু হ'লেও যোৱা নাই নহয় এদিন যাৱ যদি ওলাবিচোন তাকে হেৰি কৰিবি এই কোন দিনা যাবি

পইছা পাতিও কথা আছে আকৌ হেৰি নহয় বাবাদাক ক'বলৈয়ো হেৰি নহয় মানুহজনক ক'বলৈয়ো আকৌ এইবোৰ ডিউটি থাকে নহয় তাকে বুজিছোঁ বুজিছোঁ হেৰি কৰিবি নহ'লে এই সেইদিনাখন গৈছিলোঁ নহয় এদি এই যাওঁতে মানে হেৰি কি কি মানে বস্তু চব এই কোৱালিটিবোৰ ভাল বাৰু দেই চব ফিক্স প্ৰাইজত আছে বস্তু মানে মাৰ্কেটখনত এভেলএবোল ভালেই বাৰু বেয়া নহয় চলিব মাজুলীত এই সেইদিনাখন যাওঁতেও বেলেগ শাস্তি খালোঁ নহয় হেৰি হ'ল এই গাঁৱতে মানে কি হ'ল এই ওচৰৰ মানুহ এজনী লগ ল'লোঁ বোলো আজি সেই চব বোলো বিশাললৈ গৈছে আমি কেইজনীহে যোৱা নাই ব'লাচোন যাওঁ বিশালপৰা আহোঁগৈ তাৰপৰা বোলে নবৌ ওলাব তাৰপৰা গ'লোঁ আৰু বতৰটো বেয়া আছিলে বাৰু ঢেৰ মানুহ গ'লোঁ যাওঁতে মানে হেৰিয়ৰ গাড়ীখনকে ভাড়া কৰি ল'লোঁ সেইসোপাতো পইচা গ'লেই বাৰু গৈ পেলাই তাত পালোঁগৈ আৰু বিশালত তোক কৈছোঁ আৰু আঙুলি সোমোৱাব নোৱাৰা মানুহ নহয় অঁ আঙুলি সোমোৱাব নোৱাৰা মানুহ আৰু প্ৰথম কেইদিনা আৰু কেনেকুৱা ভিৰ ভাৰ হৈছে মানে সেই বিশাল খোলা পাঁচ দিনমানৰ পিছতে আৰু তাৰ পিছত গৈ পেলাই পালোঁগৈ সোমালোঁ আৰু ধৰ বিশাল আৰু আমি মাজুলীখনলৈ আহিছে এটা মানুহৰ মনৰ উৎসাহ নহয় জানো আৰু এইয়াই আগতে অঁ আগতে বিশাল বুলি ক'লে মানুহ যোৰহাট চোৰহাট বা লখিমপুৰ চখিমপুৰ যায় ডিষ্টিকত এখনহে দিছে আৰু বিশাল তাৰ পিছত গ'লোঁ তাত আৰু বস্তু মানে অ' গীতাশ্ৰী সেইবোৰ সঁচাকৈ দেই পইছা থকা মানুহহে যাব পাৰে পইছা কমকৈ নিয়া মানুহৰ কাম নাই কেনেকুৱা বস্তু মানে বিধে বিধে তই কানি কাপোকে চাবি নে খোৱা ৰেচন পাতিকে চাবি নে মানে গ্ৰচাৰী বস্তুখিনিও আছে বাকী এই পিন্ধা উৰা মানে তই ড্ৰেছ পোচাকৰ সৰু ল'ৰা ছোৱালীয়ে আমা অংকুহঁতৰ বয়সৰপৰা মানে জন্ম হোৱা ল'ৰা ছোৱালীলৈকে আৰু বুঢ়ালৈকে আছে তাৰ পিছত ল'লোঁ কেটামান কেটামান বস্তু সেই মানে পোন্ধৰশ দুহেজাৰমানৰ ভিতৰতে লৈ মেলি আৰু আহিছোঁ অঁ তাৰপৰা আৰু অংকুৰলৈয়ো ল'লোঁ কিবাকিবি তাৰপৰা আৰু বতৰটো বেয়া নহয় বতৰটো বেয়া আৰু হেৰিয়ৰ ওচৰৰ মানুহজনীয়ে ক'লে অ' নবৌ হেৰি নহয় চাহ অকণমানকৈ খাওঁ ব'লক বোলো ব'ল তাৰ পিছত গৈ পেলাই সোমাইছোঁগৈ আৰু ইখনত সোমাইছোঁ তোক কৈছোঁ চাহ নাই সিখনত চব মানে চাহ নাই খাই খাই শেষ হৈ গৈছে আৰু ছোৱালীয়ে খাই হেৰি কিবাকিবি মানে খাবলৈ বিচাৰিছে আকৌ তাৰপৰা আকৌ কমলাবাৰী চাৰিআলিলৈ আহিছোঁ তাৰপৰা চাৰিআলিলৈ আহি পাওঁতে গধূলিয়ে হৈছে আৰু তাৰপৰা গৈ পেলাই হেৰি মনোজদা হোটেলতে কিবাকিবি খালোঁ কচুৰি চচুৰি খাই মেলি কিবাকিবি বজাৰ চজাৰ কৰিলোঁ তাৰপৰা ঘৰ পালোঁহি বাৰু কিন্তু হেৰি বৰ ভাল লাগিলে সেই চব পায় তই যি বিচাৰ তাকেই পাবি অঁ অঁ

তাকেহে অঁ আজি আকৌ সেই আমাৰ গাঁৱৰ কোনোবা কোনোবা গৈছে বাৰু মোক লগ লৈছিলে পাপু নবৌ যাব নেকি অঁ যাবি যাবি সেই কি অঁ ফ্ৰী হ'ব পিছে হেই নহয় এইটো কি হয় বাৰু সেইটো তাকে ভালো লাগে দেচোন মানুহ ওলায় ই ঘৰ সজোৱা বস্তু তই বিভিন্ন ধৰণৰ পাবি একদম পৰ্দা মানে কেনেকুৱা ডিজাইনেবল পৰ্দা কুশ্বন তাৰ পিছত এইবোৰ ধৰ ব্লেংকেট পিলো কভাৰ এইখিনিতো বহুত মানে ভাল ভাল বস্তু আহিছে আৰু বিশেষকৈ ল'ৰা ছোৱালীৰ কানি কাপোৰ আৰু মানে ফুলদানি চুলদানিৰপৰা ধৰি আৰু মানে কিটচেনৰ যিখিনি বস্তু এই বহুত বস্তু আছে চব পায় আৰু তেনেকুৱা এখন হোৱাৰপৰা ধৰ ভালোঁ লাগে আৰু অঁ লৈ দিবি লৈ দিবি তাকেহে যাব লাগিব আৰু কোন দিনা পাৰোঁ যাম মই অংকুভাগৰো এইবোৰ হাই নেক কিবা পেন চেন আনিম চুৱেটাৰ এটা আনিম সেই কেনেকুৱা উৎপাত লগাইছে বিশাললৈ যায় বিচাললৈ যায় এদিন তাইক দেখোৱাই আনিছোঁগৈ ইমান বতৰ বেয়া তাৰ পাছত আকৌ এতিয়া গাঁৱৰ মানুহবোৰ আজি নে কালি গৈছিলে হ'ব পায় খবৰটো শুনিলে যে আকৌ এতিয়া বিশাললৈ যোৱা ধাণ্ডাটো মাৰি আছে

অঁ

অঁ এই নহয় সিহঁতি বুজি নাপায় সিহঁতি বুজি নাপায় ভাবিছা বিশাল আহিছা আকৌ যাবগৈ এই মেলাবিলাকৰ অঁ মই সেইকাৰণে সেইকাৰণে আকৌ আৰু ধৰ আমি আমাৰ মাজুলীবিলাকত ধৰ কিছুমান বস্তু কিনিবলৈ আমি ধৰ অকণমান দূৰলৈ গুচি যাবলগীয়া হয়নে নাই এতিয়া বিশালখনৰ ধৰ চব সুবিধা মতে বস্তুবোৰ পোৱা যায় একে ঠাইতে বস্তু আজিকালিতো মানুহ ঘূৰিবলৈতো টাইম নাই অঁ অঁ অ' আমাৰ অংকুৰভাগৰ হেৰি স্পৰ্টিংটো অংকুৰক যে দিছিলি ভাল আকৌ তাকে তই হেৰি কৰিবি এই খুৰীকো লৈ ল'বি ডাক্তৰকো দেখুওৱাম এ চি থাকে বাৰু বহুত এ চি দি থোৱা থাকে হ'ব হ'ব তই আকৌ মাৰ্কেটখনলৈ গ'লে বস্তু এটা পটককৈ লৈ আহিব নোৱাৰ নহয় চাইচিতিহে আনিব পাৰিবি সেইটো তাকেহে ওলাবি হেৰি কোনদিনা পাৰ খালী মই এই কাম বনবোৰ কৰি আজৰি হ'ব লাগিব আৰু কিন্তু মাজুলীলৈ আহিছে ভাল বস্তু এটা আমিবিলাকে চাব লাগে ন চাব লাগে ল'ব লাগে তাকে এই এসপ্তাহৰ ভিতৰতে নহয় অংকুৰে যি উৎপাত কৰিছে এই দুই তিনি দিনতে যাব লাগিব নেকি তাৰো ঠিক নাই ভাল ভাল মই কিন্তু হেৰি অঁ হ'ব দে কৰিম যাম ওলাবি হ'লেও বাবাদাক কৈ থ'ম আৰু বাবাদাৰ লগতে যাম অঁ হ'ব